অঁ কওকচোন হয় হয় হয় কওক আপুনি কোন অঁ আচ্ছা আচ্ছা আচ্ছা আচ্ছা সেইটো ডিষ্টিক লেভেল খেলিব গৈছিলা যে তুমি অঁ আচ্ছা আচ্ছা নামটো কি আছিলে বাৰু তোমাৰ আচ্ছা আচ্ছা কোৱা কোৱা কেনেদৰে হেল্প কৰিব পাৰিম কোৱা আচ্ছা

ধুনীয়া ধুনীয়া আচ্ছা আচ্ছা আচ্ছা আচ্ছা আৰু শুনা মোৰ এতিয়া এড্ৰেছটো হ'ল ডিব্ৰুগড় ডিষ্ট্ৰিকৰ দেই কিন্তু মই প্ৰথম এইটো যোনটো মেট্চ আছিলে সেইটো মই খেলিছোঁ চৰাইদেউ ডিষ্ট্ৰিকৰপৰা কেলৈই কাৰণ চৰাইদেউ ডিষ্টিকত যোনবোৰ টিউছবোৰ থাকে যোনবোৰ মানুহবোৰ ট্ৰেইনিং তোমাক দিব যে মই ট্ৰেইনাৰ এজনৰ তোমাৰ নাম কৈছোঁ বিশ্বৰূপ চা চালিহা চলিহা বুলি এজন নাম আছিলে তেওঁ বহুতেই তাৰমানে প্ৰফেছনেল ট্ৰেইনাৰ হয় ঠিক আছে আৰু ক'ব গ'লে তেওঁ মোৰ গুৰু বুলি ক'ব পাৰিম তাৰপাছত আৰু ডিষ্টিকৰপৰা নিজৰ প্ৰফেছনেল ফুটবল কেৰিয়াৰটো মই ষ্টাৰ্ট কৰিছিলোঁ ঠিক আছে আৰু এতিয়া যিহেতু তুমি এতিয়া মৰাণত থাকা হয় নাই অঁ মৰাণত তোমালোকৰ চৰাইদেউ ডিষ্টিকৰ যোনটো মৰাণ কলেজৰ ফিল্ড আছে তাত গৈ তোমালোকে কনটেক কৰিলে তুমি পাবা চাগৈ তেওঁক দেই আৰু বহুতো প্ৰফেছনেল মানুহ মৰাণত আছে বুলিও গ গ'ম পাওঁ তাত গৈ তুমি কনটেক কৰিব পাৰা মুঠতে হয়তো তুমি চৰাইদেউ ডিষ্টিকৰপৰা খেলিবা নহ'লে তুমি তিনিচুকীয়া ডিষ্টিকৰপৰা খেলিবা কাৰণ তাত এটা ডাঙৰ ইস্কোপ থাকে কম্পেয়াৰড টু আডাৰ ডিষ্ট্ৰিক্চ চোৱা বছৰ এতিয়া বহুত লাগিব কিন্তু ফুটবল যিহেতু ফুটৱাকৰ ওপৰত ডিপেণ্ড কৰে তুমি যিমান প্ৰেক্টিছ কৰিবা সিমান এটা আগবাঢ়ি যাব পাৰিবা এতিয়া প্ৰথম প্ৰথম চোৱা মই ইমান এটা ভাল প্ৰফেছনেল প্লেয়াৰ নাছিলোঁ বহুতো মেছ হাৰিছোঁ বহুতো মেছত ইউ ন লজ্জাজনক এটা পৰিস্থিতি হৈ যায় যে মই এটা গ'লো কৰিব নোৱাৰিলোঁ বহুতো চাৰি গ'ল পাঁচ গ'ল দি আমি হাৰি যাওঁ ঠিক আছে সেনেকৈ কৰি কৰি মই ডিষ্ট্ৰিক কমপ্লিট কৰিলোঁ তাৰপিছত মই নেচনেলত গ'লোঁ ডেলহী এগেইন্সটত মই আচাম এফ চি এন ডেলহী এফ চিৰ কম্পিটিছন আছিলে তাৰপৰা তুমি চাগৈ ইষ্টাৰ ইস্পৰ্টছত চাব পাৰিলাহেতেন পাইছাই পাৰিছাই চাগৈ টু থাউজেন টুৱেন্টি থ্ৰীত ঠিক আছে তাৰপিছত এনেকৈয়ে আৰু আগবাঢ়ি গৈ আছো এতিয়া বহুত জলদি মই ইন্টাৰনেচ্নেলত খেলিব যাম যদি চাঞ্চ পাওঁ তেনেকৈ আগবাঢ়ি গৈ আছো আৰু তোমাকো তাকেই কওঁ যে লাহে লাহে আগবাঢ়া লাগিলে মোক লাগিলে কন্টেক কৰিবা একো নাই মই শিকাই দিম বাৰু দেই ঠিক আছে ঠিক আছে নিশ্চয় নিশ্চয় নিশ্চয় ঠিক আছে আৰু তোমাৰ কেৰিয়াৰৰ কাৰণে অল দা বেষ্ট ৱেলকাম